লকডাউনতে মই প্ৰথম বাৰ্থডে কেক বনাবলৈ যত্ন কৰিছিলোঁ আৰু যি একেবাৰে ভাল নহ'ল কেকটো যিহেতু গৰম দিন আছিল খুবমতে ক্ৰীমখিনিও মেল্ট হৈ গৈছিলে আৰু মই মোৰ কোনো মানে প্ৰশিক্ষণ নাছিলে কেক বনোৱা মই ইউটিউব চাই চাইয়ে বনাবলৈ যত্ন কৰিছিলোঁ আৰু প্ৰথম কেকটো একদম বেয়া হৈ গৈছিলে আৰু মোৰ কোনো মানে সঠিক পৰিমাণে মোৰ কেকটো বনাওতে মানে মই বস্তুখিনি দিব জনা নাছিলোঁ কিমানটো কিমানটো পৰিমাণৰ দিব লাগে মই নিজে আন্দাজতহে দিছিলোঁ আৰু তেনেকৈয়ে সেই বস্তুখিনি মোৰ প্ৰথম কেকটো বেয়া হৈ থাকিলে খাব নোৱাৰা হ'ল আৰু তেনেকৈ মোৰ লগৰ এগৰাকী মানে মোৰ বান্ধৱী এগৰাকীয়ে মানে কেক বনাই তেওঁ আনকো কেকৰ প্ৰশিক্ষণ দিয়ে কেক বনোৱা শিকাই মই তেনেকৈ বান্ধৱীগৰাকীলৈ ফোন কৰিলোঁ ফোন কৰি মেলি তেওঁ মোক সঠিক পৰিমাণৰ কেনেকৈ কি বস্তুখিনি দিব লাগে বুজাই দিলে বুজাই দিয়াৰ পিছত মই তেনেকৈ দ্বিতীয় কেকটো মই সম্পূৰ্ণ কৰিছিলোঁ ভালকৈ বনাব পাৰিছিলোঁ তাৰপিছতে মই ঘৰতে ম'ম' বনাবলৈ শিকিছিলোঁ ম'ম' সেইটোও ঠিকেই আছিল বৰ এটা ভাল নহ'ল কিনালেখীয়া নহ'ল ঘৰতে বনাইছোঁ যিহেতু কোনো প্ৰশিক্ষণ নাই ইউটিউব চাই চাইয়ে চব বনোৱা হয় তেনেকুৱা আৰু তাৰপিছতে মই ঘৰতে চাউমিন আনি মানে কেনেকৈ মানে যেনেকৈ ৰেষ্টুৰেণ্টত যেনেকৈ দিয়ে মানে বনাই মেলি তেনেকৈ ঘৰতে বনাবলৈ যত্ন কৰিলোঁ ঠিকেই আছে ঘৰৰ মানুহে খালেও সেনেকুৱা